হেল্লো দাদা মই কেইটামান অৰ্ডাৰ কৰিছিলোঁ তাৰে মাজতে কিছুমান মোৰ নলগা বস্তু গুচি গ'ল গৈ আপুনি সেই নলগা বস্তুকেইটা আপুনি ৰিজেক্ট কৰি দিব পাৰিব নেকি